যদি কোনোবা ব্যক্তি এজনে পোনপ্ৰথমে আৰ্ট শিকিব বিচাৰে আৰু তাৰ কাৰণে মই তেওঁক এই পৰামৰ্শ দিম যে তেওঁ এখন ভাল আৰ্ট স্কুল আৰ্ট স্কুলত নাম লগাই তাত গৈ ভাল যাতে প্ৰশিক্ষণ লয় সেইটোৱে পৰামৰ্শ দিম যদি ব্যক্তিজন তিনিচুকীয়াৰে হয় তেনেহ'লে মই তেওঁক এয়ে পৰামৰ্শ দিম যে তিনিচুকীয়াৰ গেলাপুখুৰী ৰোডৰ ওচৰতে এখন আৰ্ট স্কুল আছে তাত তাত মই মোৰ আৰ্টৰ জাৰ্ণিটো মই আৰম্ভ কৰিছিলোঁ যদি তেওঁ ইয়াৰে হয় তাত তেওঁ নামভৰ্তি কৰিব পাৰে নামভৰ্তি যদি কৰে তেন্তে মোৰ লগত যোগাযোগো কৰিব পাৰে তেখেত শিক্ষকজন মোৰো চিনাকীয়ে হয় তো তেওঁ তেখেতে বহুত ভালদৰে শিকায়

অকল যে আৰ্ট স্কুল গৈয়ে যে তেওঁ ভালদৰে শিকিব পাৰিব সেয়ে এয়া কথাও নহয় তেওঁ নিজে ঘৰতে বহি ইউটিউব চেনেল ইউটিউবত চেনেল কিছুমান আছে চেনেলবোৰতো বহুত ভাল ভাল প্ৰশিক্ষণ দিয়ে তাৰ পৰা চায়ে তেওঁ ভালদৰে প্ৰশিক্ষণ ল'ব পাৰে ইউটিউব চেনেলৰ চেনেলবোৰত পোনপ্ৰথমে তো নিজেই ইণ্টাৰেষ্ট থাকিব লাগিব তাত তেতিয়াহে ব্যক্তিজনে আগবাঢ়ি যাব পাৰিব তো তাৰ কাৰণে আৰ্টৰ কাৰণে পোনপ্ৰথমে তো পেঞ্চিল ৰং আদিবোৰৰ বিষয়ে জানিব লাগিব কোনটো ৰং ক'ত দিলে ক'ত দিব লাগে কোনটো ৰং মিশ্ৰণ কৰিলে কোনটো ৰং ওলায় এইবোৰো গম পাব লাগিব আৰু কোনডাল পেঞ্চিল ব্যৱহাৰ কৰিলে ডাঠ পাতল হয় এইটোও জানিব লাগিব তো সেইবোৰ কিনিবলৈ কাৰণে হ'লেও মই এখন দোকান দোকান দেখিছোঁ সেই দোকানখনত অতি কম দামতেই বস্তুবোৰ বিকে যদি ব্যক্তিজন ইয়াৰে হয় তিনচুকীয়াৰে হয় তেনেহ'লে জিন্দেল ষ্ট'ৰ বুলি কয় তিনচুকীয়া মেইন ৰোডৰ ওচৰতে আছে তেন্তে তেখেতে তাতে যাব পাৰে তাত ডিছকাউণ্টতো দিব দিয়ে মই চিনি পাওঁ মই প্ৰায়বোৰ সামগ্ৰী মোৰ প্ৰয়োজনৰ সামগ্ৰীবোৰ তাৰ পৰা আনো তাৰ পৰা আপোনাক যদি প্ৰয়োজন হয় তাৰ পৰা আনিব পাৰে আপুনি আৰু নিজে ঘৰতে বহি আৰ্ট কৰিব পাৰে তেতিয়াহে প্ৰেক্টিচটো হৈ থাকিব তেতিয়া আৰু আপুনি আগুৱাই যাব পাৰিব ঘৰতে ইউটিউব চেনেলত চাই মেলি তাত যি যি শিকায় বা ভালদৰে শিক্ শিক্ষণ লৈ নিজে ঘৰতে ড্ৰয়িং বহী এখন লৈ ভাল পেঞ্চিল ইউজ কৰি ভাল ৰং ব্যৱহাৰ কৰি আপুনি ড্ৰয়িং কৰিব পাৰে যদি কিবা প্ৰয়োজন হয় মোক জনাব পাৰে